হেল্লো ভাইটি শুনাচোন তোমালোকৰ ৰেষ্টুৰেন্টত অলপ আগতে মই এটা বাৰ্গাৰ অৰ্ডাৰ কৰিছিলো সেই অৰ্ডাৰটো মোক এতিয়া নালাগে মোক প্ৰয়োজন হোৱা নাই সেইকাৰণে অনুগ্ৰহ কৰি অৰ্ডাৰটো কেনচেল কৰি দিয়াচোন